অসমীয়া ভাষা আধুনিক পৃথিৱীত প্ৰত্যাহ্বানৰ সন্মুখীন হয় হয় বুলিয়ে মই ক'ব বিচাৰোঁ কিন্তু অসমীয়া হিচাপে আমি কোনেও নিবিচাৰোঁ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো কিন্তু হয় বুলিয়ে ক'ব লাগিব কাৰণ অসমত এনেকুৱা ধৰণৰ অসম আমাৰ অসমতেই বহুত ধৰণৰ সমস্যা হয় কেতিয়াবা অসম আমাৰ সাধাৰণ অসমীয়া লোকৰ কিয় যিহেতু বেছিভাগ অসমীয়া লোকৰ বা গ্ৰাম্য অঞ্চলত থকাই বহু লোক আছে যিয়ে অসমীয়া মিডিয়ামত পঢ়ে তেওঁলোকে লিখা পঢ়া অসমীয়া মি অসমীয়া মাধ্যমতে তেওঁলোকে আয়ত্ব কৰে ন অসমীয়া ভাষাটোৱে গতিকে ইংৰাজী বা হিন্দী ইমান তেওঁলোকে পাৰ্গত নহয় লিখিবলৈ বা ক'বলৈ গতিকে আমাৰ নিজৰ ৰাজ্যতে এনেকুৱা বহু কাম আছে আমি দেখোঁ যে যিটো হিন্দী বা ইংৰাজী নজনাৰ বাবে অসমীয়া আমাৰ লোকসকলে মানে অসুবিধাত পৰে অৰ্থাৎ অসমীয়া ভাষাটোৱে ভাষায়ে মানে অসুবিধাত পৰে বুলি ক'ব লাগিব কাৰণ বহু বহু এনেকুৱা লোক থাকে কিছুমান বিশেষ বিশেষ বিষয়ত তেওঁলোকে বিষয় শিকিব বিচাৰে জানিব বিচাৰে আৰু পঢ়িব বিচাৰে বা ট্ৰেইনিং ল'ব বিচাৰে এনেকুৱা ধৰণৰ বহুত কথা থাকে কিন্তু অসমীয়া ভাষাত অসমীয়া ভাষাটো তাত নাথাকে বা অসমীয়া মাধ্যমত নথকাৰ বাবে তেওঁলোকে এইটো ল'ব নোৱাৰে মানে আয়ত্ব কৰিবলৈ দিগদাৰ হয় আৰু সেইদৰে কেতিয়াবা কিছু কিছু শাখাত মানে কিছু ডিপাৰ্টমেণ্টত ফৰ্মসমূহ যেতিয়া ভৰিবলগা হয় ভৰাবলগা হয় তেতিয়া সেই ব্যক্তিজনে যিজন অসমীয়া মাধ্যমত পঢ়ে বা অসমীয়া ভাষাহে কয় অন্য ভাষা নাজানে ইংৰাজী বা হিন্দী তেওঁ সেই ফৰ্মখন নিজে নিজ হাতেৰে ভৰাব নোৱাৰে তেওঁ অসুবিধা হয় সেইকাৰণে মানে বহুত দৰকাৰী দৰকাৰী কিছুমান কামৰ ক্ষেত্ৰত অসুবিধা হয় মানুহে কৰিব নোৱাৰে বা শিকিব নোৱাৰে জনা কিবা এটা জানিবলগীয়া বস্তু আগ্ৰহ থকা কাম কৰিব নোৱাৰে এটা সেই সেইবিলাক কাৰণতে মই অসমীয়া ভাষাটো আমাৰ নিজৰ দেশতেই মানে বহুত অসমীয়া ভাষাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় বুলি ক'ব লাগিব বাহিৰৰ ৰাজ্যৰ কথা বেলেগ ৰাজ্যৰ কথা মই বাৰু ক'বলে নিবিচাৰোঁ কিয়নো বেলেগ এখন ৰাজ্যতো নিশ্চয়কৈ অসমীয়া ভাষা প্ৰত্যাহ্বানৰ সৃষ্টি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বই মই কেৱল মানে অসমৰ কথাহে কৈছোঁ অসমতেই অসমীয়া ভাষাটোৱে কিছু কিছু কামত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগা হয়